যাবলৈতো মন যায়ে য'লৈকে ত'লৈকে কিন্তু কি হ'ব আমি এখন সৰু গাঁৱৰ হয় গাঁৱৰ মানুহটো জানেই আৰু তেনেকুৱা ধৰক একোৱেই নাই আমি কিবাকৈ কাম সৰু সুৰা কাম এটা কৰি চলি আছো মন গ'লেতো মন কৰিলে বহুত জেগা ফুৰিবলৈ মন যায় যেনেকৈ লণ্ডন আমেৰিকা এনেকুৱাত উৰাজাহাজত উঠিবলৈ মন যায় বহুত দূৰলৈ যাম নেকি ঠিক তেনেকৈ মানে বহুত আশা কৰি আছো সপোন দেখিছোঁ কিন্তু কি হ'ব মন কৰিলেইতো চব সম্ভৱ নহয় যাবতো নোৱাৰোঁ গতিকে এতিয়া কিছুমান বহুতেই কৈ থাকে মঙ্গল গ্ৰহত মাটি কিনা ঠিক তেনেকৈ বিদ্য়াসাগৰে গাই থকা গান এটা আছে মঙ্গল গ্ৰহত মাটি কিনা ঘৰ সজা কথা ঠিক তেনেকৈয়ে আৰু সেইটো আৰু সম্ভৱটো নহয় কোৱা কথাহে মানে ভাবোঁ আৰু কেতিয়াবা নিজৰ মনটোকে আৰু ভাবি পেলাই ভাল লাগে সন্তুষ্ট কৰোঁ ঠিক তেনেকুৱাই আৰু